আমি যিহেতু দক্ষিণ ভাৰতীয় সেইটো কাৰণে আমি সকলো সকলো খাদ্যই বনাবলৈ ভাল পাওঁ আমি যেনে মাছ মাংস কণী পিঠা পনা যেনে ধৰণৰ ডেক্সি মুখত দিয়া পিঠা তাৰপিছতে হাপনা পিঠা খোলা চাপৰি পিঠা কলপাতত দিয়া পিঠা আৰু কঁঠাল পিঠা তাৰপিছতে মহুৰা পিঠা আৰু আৰু টেকেলি পিঠা লাড়ু নাৰিকল লাড়ু পিঠাগুৰিৰ লাড়ু চুজি দিয়া লাড়ু বহুত ধৰণৰ এনেকুৱা মাছৰ টেঙা তাৰপিছতে মেচটাই দি মাছ বনোৱা আৰু মাংস বনোৱা মাংসটো বহুত ধৰণৰ বনোৱা হয় অমিতা হাঁহেৰে বনোৱা হয় কোমোৰা তাৰপিছতে ৰঙালাও আলু এনেকৈ বনোৱা বনাব জানো আৰু তাৰপিছত কল কলফুলৰ আঞ্জা হেই চব্জি বনোৱা হয় তাৰপিছতে বাঁহ গাজৰো হেৰি বাঁহ গাজৰো পিঠা আঞ্জা বনোৱা হয় তাৰপিছত আম টেঙা বনোৱা হয় আৰু ভেদাইলতা নৰসিংহ মানিমুনি এনেকৈ মাছৰ আঞ্জা বনোৱা হয় আৰু কচু কচুৰে আলু চয়াবিন মা শুকান মাছ এনেকৈ বনোৱা হয় মাছৰ আদা জোল দিয়া বনোৱা হয় তাৰপিছতে নেমুৰে মাছৰ আঞ্জা বনোৱা হয় বেঙেনা ভাজি তাৰপিছতে নাৰিকলৰো আঞ্জা বনোৱা হয় তাৰপিছত এনেকুৱা বহুত ধৰণৰ আঞ্জা বা ভাজি পিঠা পনা বনোৱা হয় তাৰপিছতে চুঙা পিঠা বনোৱা হয় আৰু এনেকৈয়ে বহুত কেইবিধ আমাৰ দক্ষিণ ভাৰতীয় লোকসকলে বনাব জানে আৰু